বৰ্তমান যুগত অনলাইন মাধ্যমৰ পৰা অনুসৰণ কৰা ৰেচিপি এটা আশা কৰাৰ দৰে যদি ভালকৈ ওলাই নাহে তেন্তে মই সেই ৰেচিপিটো নষ্ট নকৰাকৈ যাতে তাৰ যি সোৱাদ থাকিব লাগিছিলে সেই সোৱাদৰ পৰিৱৰ্তে বেলেগ এটা সোৱাদ যাতে আহি যায় তাৰ কাৰণে কিছুমান প্ৰচেষ্টা মই হাতত ল'ম উদাহৰণস্বৰূপে যদি ৰেচিপিটোত অলপমান মচলা কম হৈ থাকে তেতিয়া তাত মই অলপমান মচলা বেছিকৈ দিম যদি নিমখ বেছি হৈ যায় তেতিয়া অলপমান পানী মিহলাই সোৱাদটো যাতে অলপ ভাললৈ আহি যায় তাৰ কাৰণে মই এনেকুৱা কিছুমান প্ৰচেষ্টা হাতত ল'ম আৰু কিছুমান ৰেচিপি এনেকুৱাও থাকে যিবিলাক ৰেচিপি সোৱাদৰ পৰিৱৰ্তন কৰিব পৰা কোনো লক্ষণ নাথাকে তেতিয়া সেই ৰেচিপিটোক অলপমান অৱহেলা কৰাৰ বাদে যিহেতু কোনো উপায় নাই সেই ৰেচিপিটো যাতে আকৌ পুনৰবাৰ মই ভালকৈ তৈয়াৰ কৰিব পাৰোঁ তাৰ বাবে মই মাৰ সহায় বিচাৰিম কাৰণ তেওঁ আমাক সৰুৰে পৰা খুৱাই বুৱাই ডাঙৰ দীঘল কৰিলে তেওঁ ৰন্ধা বঢ়াত বহুতো অভিজ্ঞতা থকা মানুহ গতিকে তেওঁৰ পৰা মই সহায় বিচাৰিম এনেকুৱা ৰেচিপি এটা যাতে ভালকৈ তৈয়াৰ কৰিব পাৰোঁ তাৰ কাৰণে মই চেষ্টা কৰিম